ভাৰতৰ ৰাজনীতি আৰু ৰাজনৈতিক দলসমূহৰ বিষয়ে মোৰ চিন্তাধাৰা খুবেই ভাল বাৰু কাৰণ সিহঁতে নিজৰ নিজৰ ক্ষেত্ৰত নিজৰ নিজৰ কামবোৰ খুবেই ধুনীয়াকৈ কৰি গৈছে উন্নয়নৰ ক্ষেত্ৰতেই হওক আগৰ দিনত খুব বেলেগ আছিলে যিহেতু ইংৰাজ ইংৰাজৰ ৰাজৰ পিছত ভাৰতক বহুত এটা দুখীয়া অৱস্থাত থৈ গৈছিলে তাৰপিছত এই ৰাজনৈতিক পাৰ্টিখিনি ৰাজনৈতিক দলসমূহেই আমাক বহুত এটা আমি ৰাজনৈতিক ভাল দলসমূহে আমাক বহুত এটা ভাল পৰিস্থিতিলৈ এতিয়া আমাক উঠাই আনিছে তেওঁলোকে নিজৰ ফালৰ পৰা পুৰা ভালকৈ কষ্ট কৰি ভালকৈ নিজৰ দেশৰ কাৰণে লাগি এতিয়া দেশখন আজি আগৰ দিনতকৈ বহুতেই ভাল হৈছে ধৰক মই যদি এতিয়া বিজেপিৰ কথাই কওঁ বিজেপি বহুত ভাত পাৰ্টি এটা সিহঁতে সিহঁতে উন্নয়নৰ লগত যোনটো ধৰ্মৰ হিতে ধৰ্মৰ হিতে কামবোৰ সিহঁতে বহুত ভালকৈ কৰি আহিছে কংগ্ৰেছৰ দিনত কংগ্ৰেছেও বহুত কাম কৰিছে বিজেপি হওক বা কংগ্ৰেছে মই দুয়োটাকে মই মই পুৰা সিহঁতৰ সপক্ষে আৰু সিহঁতে বহুত আগৰ দিনৰ পৰাই ভাল কাম কৰি আহিছে গণতন্ত্ৰ হিচাপেতো মই খুবেই ভাল পাওঁ আমাৰ ভাৰতখনক কাৰণ আপোনালোকে সবেই জানে গণতন্ত্ৰখন আমাৰ সবতকৈ গোটেই বিশ্বৰ ভিতৰত সবতকৈ ডাঙৰ যদি গণতন্ত্ৰ আছে সেইখন হৈছে ভাৰতেই ভাৰতত জাতি ভেদ বুলি একো নাই সবকেই সমান দৃষ্টিৰে চোৱা যায় সবৰ কাৰণে সমান ন্যায় সমান কেই সবকে তুলনা কৰা হয় কোনো ডাঙৰ নহয় কোনো সৰু নহয় অপচণ্ড এইটোৱেই কৰোঁ যে এই দলসমূহেই কিছুমান দলসমূহেই এই জাতি আৰু ধৰ্ম লৈ যেতিয়া ইলেকচন কৰিব খোজে সেয়াই মোৰ বেয়া লাগে তাৰ বিষয়ে এটা গণতন্ত্ৰ হিচাপে এটা ভাল ন্যায় বা এটা ভাল কানুন হোৱাটো খুবেই উচিত মোৰ প্ৰিয় ৰাজনৈতিক নেতা হৈছে হিমন্ত বিশ্ব শৰ্মা কাৰণ তেওঁক তেওঁ বহুত ভাল পঢ়া লিখা আৰু যিখিনি মই নিজে চাইছোঁ আমাৰ ঘৰৰ ওচৰে পাঁজৰে যিখিনি উন্নয়নৰ কাম তেওঁ বহুত ভাল ধৰণে কৰিছে আৰু তেওঁ চাগৈ অসমৰ প্ৰথমজন নেতা যোনটো গোটেই ভাৰতবৰ্ষত বহুত ভ্ৰমণ কৰি তেওঁ বহুত ভাল স্বীকৃতি এটা প্ৰাপ্ত কৰিছে তেওঁলোকক যদি লগ পাওঁ মই খুবেই আনন্দিত হ'ম তেওঁৰ মই তেওঁক মই বহুত ভাল ব্যক্তি হিচাপে মই সন্মান কৰোঁ তেওঁ আগৰ আগন্তুক দিনলৈও যে এনেকেই ভাল কামখিনি কৰি যায় মই সেইটোৱে কামনা কৰিম তেওঁক যদি লগ পাওঁ তেওঁলোকক মই এইটোৱেই সুধিম যে আপোনালোকে অসমক আৰু কিমান গোটেই ভাৰতৰ ভিতৰৰ যোনটো ইক'নমি সেইটো কিমান এক নম্বৰত আনিবলৈ আপোনালোকে কি কি কাম কৰিব পাৰিব